অসমীয়া ভাষা বৰ্তমান সংৰক্ষণ আৰু প্ৰচাৰ কৰিবলৈ বিভিন্ন দল সংগঠন বা অনুষ্ঠান প্ৰতিষ্ঠানে ব্যৱস্থা হাতত লৈছে তাৰ বাবে প্ৰথম প্ৰদক্ষেপটো হ'ব মাতৃভাষা বাধ্য়তামূলক কৰাটো আৰু শিশুক সৰুকালৰ পৰাই মাতৃভাষাত সঠিক উচ্চাৰণৰ প্ৰশিক্ষণ দিয়াটো তদুপৰি তদুপৰি উচ্চশিক্ষা পৰ্য্য়ায়লৈকে পাৰিলে শিক্ষা ব্য়ৱস্থাৰ মাধ্য়ম অসমীয়া ভাষাত হ'লে যথেষ্ট সুবিধাজনক হয় আৰু সংৰক্ষণৰ ক্ষেত্ৰত ক'বলৈ হ'লে বিশেষকৈ বৰ্তমানৰ দল সংগঠনবিলাকে লোৱা পদক্ষেপবোৰ আদৰণীয় আৰু বৰ্তমান গু গুগোলতো অসমীয়া ভাষাই স্থান লাভ কৰিছে এইটো নিশ্চয় আদৰণীয় পদক্ষেপ বুলি আমি ক'ব পাৰোঁ গতিকে মানুহে এনেধৰণে যদি প্ৰচেষ্টা হাতত লয় তেতিয়াহ'লে অসমীয়া ভাষা নিশ্চয় অসমীয়া ভাষা নিশ্চয়কৈ আগলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নোহোৱাকৈ প্ৰচাৰিত হৈ থাকিব